আছোঁ তই কি কৰিছ সংযুক্তা নে এইটো অঁ অঁ অঁ অঁ ধৰিব পাৰিছোঁ পাৰিছোঁ পাৰিছোঁ আজি অঁ গধূলি মানে যাব পাৰি কিন্তু দেই হয় নেকি অঁ অঁ অঁ হ'ব দে তেতিয়াহ'লে কি পিঠা বনাবি বুলি ভাবিছ অঁ অঁ অঁ অঁ

অঁ অঁ

হ'ব দে তেতিয়াহ'লে যাম দে অলপ দেৰি হ'ব পাৰে কিন্তু এনে যাম আৰু অঁ হ'ব দে হ'ব দে যাম দে